আমাৰ গাঁৱত চাৰিখন বাতৰি কাকত দিয়েহি দৈনিক দৈনিক জনমভূমি দৈনিক অসম আমাৰ অসম অসমীয়া প্ৰতিদিন অসমীয়া প্ৰতিদিনত সম্ভাৰ নামে এখন সৰু ব আতৰি কাকত লগত আহে সেইখনত মোৰ অতিকৈ এটা প্ৰিয় প্ৰৱন্ধ আহে যেনে ধৰক স্বাস্থ্যৰ ওপৰত আহিব নহ'লে আপোনাৰ ৰেচিপি ধৰিলওক খাদ্যৰ বনোৱাৰ এটা কেনেকৈ বনোৱা হয় তাৰ ওপৰত আহে